হয় হয় কওকচোন অ কওকচোন অ কি কি চব্জি লাগিব ইয়াত ৰঙালাউ তিতাকেৰেলা লাউ আলু পিয়াঁজ সবেই পাব কুইণ্টল হ'লে দুহেজাৰ কেজি হ'লে বিশ টকাকৈ পৰিব আকৌ কিমান লাগিব হ'ব হ'ব হ'ব ও কাইলৈ লৈ যাবহি হ'ব হ'ব